আমাৰ পাকঘৰত বৰ্তমান সময়ছোৱাত বিদ্য়ুতেৰে চলা বিভিন্ন সামগ্ৰী আছে তাৰে ভিতৰত এটা মিক্সাৰ আছে এটা অভেন আছে এই মিক্সাৰটো আৰু অভেনটো আমাৰ বাবে অত্য়ন্ত প্ৰয়োজনীয় কিয়নো আমি যেতিয়া এটা ৰেচিপি বনাওঁ সেই ৰেচিপিটোৰ বনোৱাৰ টাইমত আদা নহৰুৰ পৰা আৰম্ভ কৰি বিভিন্নখিনি ধৰা হ'ল বিলাহী ধৰা হ'ল আদা নহৰু ইয়াক মিক্স কৰিব লাগে আৰু মিক্স কৰি আমি ব্য়ৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে মিক্সাৰটো অত্য়ন্ত প্ৰয়োজনীয় আৰু কেক বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আমি যেতিয়া কেক এটা বেক কৰিম সেই সময়ছোৱাত আমাক এটা অভেনৰ প্ৰয়োজন হয় তদুপৰি অভেনৰ আৰু বিভিন্ন ধৰণৰ কাম কামো থাকে এতিয়া যি সময়ছোৱাত এই বৈদ্য়ুতিক সামগ্ৰীবিলাক নাছিলে মিক্সাৰ নাছিলে সেই সময়ছোৱাত আমি পটা গুটিত বিভিন্ন বস্তু পিঁচিব লগা হৈছিলে আৰু সেইধৰণে আমি সেই তেনেধৰণে কাম কৰিব লগা হৈছিলে য'ত নেকি যথেষ্ট সময় খৰছ হৈছিলে আৰু সময় খৰছ হোৱাৰ লগতে সম্পূৰ্ণৰূপে পিঁচিবলৈ একেবাৰে মিহিকৈ পিঁচিবলৈ যথেষ্ট অসুবিধা হৈছিলে যিহেতু আমি গোটেইখিনি কাম তেতিয়া হাতেৰে কৰিব লগা হৈছিলে আৰু যি সময়ছোৱাত আমাৰ পাকঘৰত অভেন নাছিলে সেই অভেন নথকাৰ সময়ছোৱাত আমি তেতিয়া কেক নিজে বনাব পৰা নাছিলোঁ আৰু সেইধৰণে অভেনৰ দ্বাৰা নিৰ্মাণ কৰিব পৰা বিভিন্ন ধৰণৰ ৰেচিপি আমি সেই সময়ছোৱাত ঘৰতে বেক ট্ৰাই কৰিব পৰা নাছিলোঁ সেইধৰণে বৰ্তমান সময়ত আমাৰ পাকঘৰত এটা গেছ চিলিণ্ডাৰ আছে যদিওবা গেছ চিলিণ্ডাৰটো সম্পূৰ্ণৰূপে বিদ্য়ুতেৰে চলা নহয় তথাপিও গেছ চিলিণ্ডাৰটো থকাৰ ফলত যিকোনো বস্তু ৰান্ধিবলৈ আমাৰ সহজ হৈছে কিয়নো গেছ চিলিণ্ডাৰটো নথকাৰ সময়ছোৱাত আমি পাকঘৰত আমি জুইৰ আমি চৌকাত আমি জুই ধৰি বিভিন্ন বস্তু ৰান্ধিব লগা হৈছিলে ভাতেই হওক বা শাক পাচলিয়েই হওক কিন্তু বৰ্তমান সময়ছোৱাত যিহেতু আমাৰ গেছ চিলিণ্ডাৰ আছে গতিকে অতি কম সময়তে আৰু ধোঁৱা বিহীনভাৱে আমি বিভিন্ন খাদ্য় সামগ্ৰী ৰান্ধিবলৈ সক্ষম হৈছোঁ